স্কুলত মোৰ আটাইতকৈ প্ৰিয় চাবজেক্টটোৱেই আছিল অংক অংকটো পঢ়াৰ এটা সুকীয়া মজা আছিল কি যে কিবা এটা বস্তু যেতিয়া অংকটো কৰি যাম কৰি গৈ গৈ শেষত যেতিয়া তাৰ শুদ্ধ উত্তৰটো পাম সেইটো এটা অতি আনন্দৰ মূহূৰ্ত কাৰণ মই যিটো অংক কৰি গৈ গৈ কেতিয়াবা এনেকুৱা হয় যে অংকটো কৰি গৈ আছোঁ কিন্তু উত্তৰটো নিমিলে দুবাৰ তিনিবাৰ কৰাৰ পিছত দেখিলোঁ যে এঠাইত যোগ চিনটো মোৰ ভুলক্ৰমে বিয়োগ চিন হৈ আছে যাৰ ফলত মিলা নাই আৰু তেতিয়া নিজকেই কেতিয়াবা ধিক্কাৰ দিয়াৰ উপক্ৰম হয় যে এই সাধাৰণ কথাটো মই কিয় চোৱা নাই আৰু সেইটোৱেই কেতিয়াবা আহুকালৰো সৃষ্টি কৰিছে আৰু মোৰ আটাইতকৈ প্ৰিয় বিষয়টোৱেই আছিল অংক হয়তো মই নিজৰ দুৰ্বলতাৰ বাবেই হওক বা আৰ্থিক অনাটনৰ বাবেই হওক মই

ভাল পোৱা বিষয়টো বহু দূৰ লৈ যাব নোৱাৰিলোঁ আদবাটতে মই থমকি মই মোৰ পঢ়া জীৱনটো সামৰিব লগা হৈছে কিন্তু মোৰ আজিও সদায় প্ৰিয় বিষয় হ'লেই অংক